বিত্তীয় খণ্ডটো বুলি কোৱাৰ লগে লগে বিভিন্ন বেংক বা ইয়াৰ যিখিনি বিত্তীয় অনুষ্ঠান আছে এই অনুষ্ঠানখিনি ৰাজ্যখনক যথেষ্ট সহায় কৰিছে কাৰণ এতিয়া বৰ্তমানে বেংকসমূহে বা বিত্তীয় অনুষ্ঠানসমূহে জনসাধাৰণক তেওঁলোকৰ উপাৰ্জিত সঞ্চিত ধনখিনি ৰখাত যথেষ্ট সহায় হৈছে আৰু আজিকালি এই বিত্তীয় অনুষ্ঠান বেংকসমূহে বিত্তীয় অনুষ্ঠানসমূহে মানুহক পইচা পাতি ইত্যাদি লগত নি ব্যৱসায় বাণিজ্য কৰাৰ পৰা আঁতৰাই আনি ই বেংকিং বা নগদ ধন লেন দেন নকৰা ব্যৱসায়ত আগবঢ়াই আছে আৰু ই যথেষ্ট উন্নত হৈছে এই মানুহৰ বেংকৰ দ্বাৰা মানুহে বেংকৰ দ্বাৰা যথেষ্ট উপকৃত হৈছে বেংকসমূহত তেওঁলোকৰ সাঁচতিয়া ধনখিনি ৰাখি তাৰ পৰা উপাৰ্জনো কৰিব দিছে আৰু প্ৰয়োজনত সেইখিনি প্ৰয়োজন অনুযায়ী সেইখিনি ব্যবহাৰ কৰাত সুবিধা হৈছে এতিয়া পদু ঘৰৰ পদুলিয়ে পদুলিয়ে বেংকৰ অৱ ব্যবস্থাটো হোৱা যেন দেখা গৈছে আৰু ই যথেষ্ট উন্নত হৈছে